হেল্ল' মই ছুইগীৰ পৰা এটা চিকেন বাটাৰ মচলা অৰ্ডাৰ কৰিছিলোঁ কিন্তু অৰ্ডাৰটো কেঞ্চেল হোৱাৰ পিছতো মই তাৰ পইচা ৰিফাণ্ড পোৱা নাই গতিকে সোনকালে তাৰ ব্যৱস্থা ল'বলৈ অনুৰোধ জনালোঁ